আমাৰ গাঁৱৰ গৰ্ভৱতী মহিলাসকলে তেওঁলোকৰ ভেকচিনসমূহ সময়মতে লয় আৰু জন্মৰ পিছত ল'ৰা ছোৱালী সমূহকো তেওঁলোকৰ টীকাসমূহ সময়মতে দিয়ে আৰু পলিঅ'সমূহো সময়মতে দিয়া হয়